অঁ অঁ অঁ মই এই আপোনাৰ পৰা কিতাপ এখন লৈছিলো লাইব্ৰেৰী আপুনি অঁ লাইব্ৰেৰীৰ এই মে'ম নহয় জানো অঁ অঁ আপোনাৰ আপোনাৰপৰা মই কিতাপ এখন লৈছিলো পঢ়োতে মানে অকমান দেৰিয়ে হ'ল কিতাপখন শেষ কৰোঁতে এতিয়া ঘূৰাই দিবলৈ আহিছোঁ এতিয়া টাইমটো চাগে পাৰেই হৈ গ'ল চাই দিব নেকি বাৰু অঁ অঁ অঁ অঁ অঁ পাৰ অঁ হয় নেকি এতিয়া অঁ অঁ এতিয়া সময়

অঁ বেছিয়ে হৈ গ'ল ন' এতিয়াতো ঘূৰাইতো ঘূৰাইটো দিব ল'বতো ঘূৰাই এতিয়াতো ফাইন অঁ কিবা ফাইনৰ কথা আছে নহয় চাগৈ অঁ অঁ এতিয়া লেট ফাইন ন দহ দিন এতিয়া হৈ গ'ল দুটকাকৈ হ'লে অঁ অঁ বিশ টকা অঁ অঁ এতিয়া বিশ

অঁ দিনে দিব লাগিব ন অঁ অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে তেতিয়াহ'লে মই যিমান পাৰোঁ সোনকালে দিম বাৰু অঁ ঠিক আছে হ'ব অঁ অঁ ঠিক আছে